ভ্ৰমণৰ সময়ত মই বিভিন্ন ধৰণৰ পৰিবহণৰ মাধ্যমবোৰ ব্যৱহাৰ কৰিছোঁ কিন্তু তাৰপৰা তাৰ ভিতৰত মই বিশেষকে বাইক ব্যৱহাৰ কৰিছিলোঁ ত' মই বাইকৰ কথাই ক'বলৈ বিচাৰিম ত' মই এক্সপালছ্ লৈ মই বহুত ঠাইতে ঘূৰিবলৈ গৈছিলোঁ যেনেকে দাৰ্জিলিং হওক শ্বিলং অৰুণাচল তাৰপিছত এনেকে বহুত জেগাত গৈছিলোঁ মোৰ বাকী বহুত ভ্ৰমণৰ ক্ষেত্ৰত ট্ৰেইনতো বহুত অহা যোৱা কৰিছোঁ তেনেকে ট্ৰেইনত মই চেন্নাইত এবাৰ ভ্ৰমণত গৈছিলোঁ ট্ৰেইনৰ সহায়ত আৰু ফ্লাইটত মই তাৰ পৰা উভতি আহিছিলোঁ ত' কিন্তু যিহেতু স্মৰণীয় কিবা ক'বলৈ কৈছে মই বাইকৰ কথাই কম বাইকত যেতিয়া দাৰ্জিলিঙলৈ গৈছিলোঁ দাৰ্জিলিঙত বহুত ঠাণ্ডা হয় আৰু তাত উঠিবলৈ যেতিয়া বহুত হেৰি পাহাৰীয়া জেগা হয় উঠিবলৈ বহুত পব্লেম হয় ৰাস্তাবিলাক অকোৱা পকোৱা থাকে ত' তাত মই যেতিয়া মোৰ এক্সপালছ্ বাইকখন লৈ গৈছিলোঁ তাত যিবিলাক হেৰি আছিলে হেলনীয়া ঠাই আছিলে পাহাৰৰ ডিভাইডাৰ আছিলে ৰাস্তাৰ কাষত ত' গৈ থাকোঁতে মই কুঁৱলীবিলাকৰ কাৰণে আৰু বৰষুণ বহুত দি আছিলে কুঁৱলীবিলাকৰ কাৰণে নাই দেখা ত' মই আৰু পাহাৰত উঠিবলৈ দিগদাৰ হয় বাইকখনৰ কাৰণে প্ৰব্লেম হয় বহুত পাৱাৰ লাগে আৰু এনেকে উঠি থাকোঁতেই গাড়ী অপ'জিত চাইডৰ পৰা ছুম' এখন আহিছিলে ত' আহি থাকোতে মই পটককে এনেকে উঠাই ওপৰত উঠাই এইবাৰ টাৰ্ণিংটো লৈছিলোঁ লওঁতেই একদম হেৰিত লাগি ধৰিছে যিটোত চাইডত ডিভাইদাৰ আছে ডিভাইদাৰত তাতে খুন্দা মাৰিছিলোঁ ত' তাত মানে অলপ মোৰ বাইকখনৰ ডেমেজ হৈছিলে ত' পিছত মই বাইকখিনি মই হেৰি কৰিছোঁ সেইটো বহুত বছৰৰ আগৰে কথা তাৰপিছত বাইকখন বহুত মই ঠিক কৰি দাৰ্জিলিঙত আকৌ আধা ৰাস্তাত তাতে মই ঠিক কৰি আকৌ পপাৰ ষ্টাৰ্ট দিছিলোঁ ঠেলি লৈ লৈ কাৰণ চকাটো বেণ্ড হৈ গৈছিলে ত' বহুত ধৰণৰ এনেকুৱা এক্সপেৰিয়েন্স কৰিছোঁ লাইফত ফ্লাইটতে হওক ট্ৰেইনতে হওক আৰু বহুত জেগাত কাৰ লৈ বাইক লৈ বহুত জেগাতে গৈছোঁ আৰু বাকীতো ওচৰৰ জেগাত বাইক লৈ গৈয়েই থাকা হয় ভ্ৰমণত ৰিচেণ্টলি মই শ্বিলং গৈছিলোঁ বহুত লগৰবিলাকো গৈছিলে ত' শ্বিলঙত এনেকুৱা কোনো ঘটনা ঘটা নাই এতিয়ালৈকে ত' ভ্ৰমণৰ ক্ষেত্ৰত এতিয়া মই ক'বলৈ গ'লে এইখিনিয়েই মোৰ লাইফৰ এক্সপেৰিয়েন্স হয় স্মৰণীয় ঘটনা বুলি ক'বলৈ গ'লে এই দাৰ্জিলিঙৰ ঘটনাটোৱেই মই ক'ব পাৰো ত' মোৰ এইখিনিয়ে হ'ল মোৰ ভ্ৰমণৰ সময়ত ব্যৱহাৰ কৰা পৰিবহণৰ মাধ্যমসমূহ আৰু মোৰ স্মৰণীয় কথাখিনি